বৰ্তমান বৰ্তমান দিনত বৰ্তমান দিনত আমাৰ জীৱনৰ এটা অংগ হৈ পৰিছে মোবাইল আৰু সেই মোবাইলটো আমি চলিবৰ কাৰণে মোবাইলত আমি ডাটা বা তথ্যসমূহ ল'ব কাৰণে আমাক সেই মোবাইলত লাগে এপছ সেই এপছ এপসমূহ আমাৰ বহুত এপ বহু ধৰণৰ এপ আছে আৰু আনন্দ আনন্দময় আনন্দ মানে আনন্দময় কৰিবৰ কাৰণেও আমাৰ বহুত এপ আছে ধৰি লওক আনন্দময় তথা সময়ৰ লগত আমি সময় উদযাপন কৰিবৰ কাৰণে আমাৰ এপ আছে বুলি আমি বৰ্তমান যুগত আমি ক'ব পাৰোঁ আৰু সেই এপসমূহ এ এপসমূহ হৈছে কি কি ধৰি লওক প্ৰথমতে আমি ক'ব পাৰোঁ কি ফে ফে'চবুক ফে'চবুক এইটো সকলো ধৰণৰে ধৰি লওক আমি এনে সৰু সৰু সৰু ল'ৰা ছোৱালীয়ে সেইটো ফে'চবুক ফে'চবুক বেছিকৈ আকৰ্ষণ নকৰে নাচায় আমি ধৰি লওক যেতিয়া আমি ফে'চবুক ব্যৱহাৰ কৰোঁ ফে'চবুকৰ পৰা আমি বৰ্তমান যুগত ফে'চবুকৰে য যোগেদি আমি বিভিন্ন ধৰণৰ আমি কি পাওঁ ফে'চবুকৰ যোগেদি আমি বিভিন্ন ধৰণৰ আমি খবৰ পাওঁ খবৰ পাওঁ ফে'চবুকৰ জৰিয়তে আমি কিছুমান আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা কি ফটোবিলাক যি আপলোড কৰি থাকোঁ সেইবিলাক ভৱিষ্যত আমি চাব পাৰোঁ সেই ফটো আপলোড কৰি থকা সংৰক্ষণ কৰি থ'ব পাৰোঁ সেই ফে'চবুক আৰু ধৰি লওক কিছুমানে গান ভাল গান গাই ভাল পায় কিছুমানে ডান্স কৰি ভাল পায় সেই ফে'চবুকত আপলোড কৰি সিহঁতে সংৰক্ষণ কৰি ৰাখি থয় মনৰ আনন্দৰ কাৰণে আৰু কিছুমানে সেই ফে'চবুকৰ জৰিয়তে কিছুমান প্ৰতিভাশীল ব্যক্তিয়ে কি গানেই হওক নৃত্যই হওক ছবি অঁকাই হওক তাৰ প্ৰতিভাসমূহ ফে'চবুকৰ জৰিয়তে এই ছ'চিয়েল মিডিয়াত সেইটো দি কিছুমান সুনামো অৰ্জন কৰি আছে আৰু কিছুমান ফে'চবুকৰ জৰিয়তেও আৰ্থিকভাৱে স্বাৱলম্বীও হৈ আছে গতিকে ফে'চবুকটো আমাৰ অপৰিহাৰ্য অংগ বুলি ক'ব পাৰি এতিয়া আমাৰ নৱপ্ৰজন্মৰ কাৰণে ফে'চবুকৰ উপৰিও আৰু আন আন আমাৰ এপছ আছে যেনে ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামতো আমি তেনেকুৱাই আমি ফটো ফটো গান নৃত্য সেইবিলাক আমি আন আনন্দময় উপভোগ কৰিব পাৰোঁ ইনষ্টাগ্ৰামৰ জৰিয়তে আমি ফটোসমূহ আপলোড কৰি থ'ব পাৰোঁ আৰু বিভিন্ন ধৰণৰ খবৰো আমি ইনষ্টাগ্ৰামতে দিব পাৰোঁ আৰু তেনেকুৱা এপছবিলাক হৈছে গুগল প্ৰথম গুগল গুগল ছাৰ্চ গুগল মানে আমি গুগলৰ ওপৰতো আমি ক'ব পাৰোঁ সেই গুগলো এটা এপছ হয় আৰু সেই গুগলৰ জৰিয়তে আমি বিভিন্ন তথ্য আহৰণ কৰিব পাৰোঁ আমি যিকোনো বস্তু যদি আমি বিচাৰোঁ সেই গুগলৰ পৰা আমি পাব পাৰোঁ আমি এতিয়া ধৰি লওক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতেই হওক শিক্ষক ক্ষেত্ৰতেই হওক যিকোনো ক্ষেত্ৰতে হওক আমি গুগলৰ সহায়ত বিভিন্ন তথ্য নজনা বস্তু আমি জানিব পাৰোঁ সেই বিভিন্ন তথ্য নজনা বস্তুসমূহ গুগলৰ জৰিয়তে আমি ছাৰ্চ কৰি সেইটো আমি আমাৰ লিপিবব্ধ কৰি ৰাখিবও পাৰোঁ আমাৰ মগজত সেয়ে আমাৰ গুগলে আমাক বহুত সহায় কৰে গুগল গুগল একসুৱেলি আমি গুগল অবিহনে আজি পৃথিৱীত কিছুমান বস্তু জনাৰ কাৰণে আধৰুৱা হৈ পৰে সেয়ে আমাৰ গুগল বৰ্তমান এই এপটো বহুত প্ৰয়োজনীয় বুলি মই ভাবোঁ আৰু সেইটো অনস্বীকাৰ্য সেইটো চবেই চবেই এইটো স্বীকাৰ কৰিবই লাগিব গুগলৰ পৰা যে আমি বহুত জ্ঞান আহৰণ কৰিব পাৰোঁ সেই কথাটো আৰু বিভিন্ন এপছ আছে মই বিশেষকৈ সেই এই তিনি চাৰিটা মানে এই এপছ ব্যৱহাৰ কৰোঁ আৰু ধৰি লওক এতিয়া হোৱাটছএপ হোৱাটছএপ এপ আছে এটা হোৱাটছএপ এপ সেইটো এটা আমাৰ মোবাইলৰ এপছৰ ভিতৰত এইটো অপৰিহাৰ্য অংগ বুলি ক'ব পাৰি এপছৰ গতিকে কিছুমান হোৱাটছএপৰ জৰিয়তে আমি খবৰবিলাক বা কিবা কিছুমান তথ্যবিলাক আমি প্ৰেৰণ কৰিব পাৰোঁ কিছুমানে দূ দূৰ দূৰণিত থকাবিলাকৰ কেতিয়াবা যদি কিছুমান এই অমুক অমুক মানে এইটো আমাক পঠাই দিয়াচোন সেই ফটো লাগে এইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে ছাৰে বিচাৰি আছে বুলি ক'লে সেইখিনি ডকুমেণ্টছ বা ফটো আমি হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰো যিকোনো ঠাই লৈ গতিকে হোৱাটছএপ আৰু শিক্ষাৰ ক্ষেত্ৰতো হয় আজিকালি বৰ্তমান যিটোক যেতিয়া কোৰোণা কোৰোণাৰ আমাৰ মহামাৰী আহিল আহি পাইছে আহি পাইছিলে সেই সময়ত আমাৰ স্কুলসমূহ চব বন্ধ হৈ গৈছিলে সেই বন্ধ হোৱাৰ সময়ত আমাৰ হোৱাটছএপ গ্ৰুপ খুলি খুলি এই শিক্ষাৰবিলাক আদান প্ৰদান হৈছিল আৰু শিক্ষাৰ তেনেকেই চ চলাই লৈ যাবলগীয়া হৈছিল স্কুলৰ স্কুলৰ পৰা স্কুলৰ শি শিক্ষক আৰু শিক্ষক আৰু স্কুলৰ শিক্ষক আৰু এনেকুৱা মানে ল' ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ যিটো সম্পৰ্ক গঢ়ি উঠিব লাগে সেই হোৱাটছএপৰ জৰিয়তে আমি যিসমূহ আমি কিবা পঢ়াৰ নট নোটছসমূহ পঢ়াৰ কিছুমান কিবা এই শিক্ষাৰ যিটো শিক্ষাৰ পৰা ল'ৰা ছোৱালীবিলাক বঞ্চিত হৈ আছিল যেতিয়া সেই সময়ত হোৱাটছএপৰ জৰিয়তে শিক্ষাৰ গ্ৰহণ কৰিব পোৱা কাৰণে সুবিধা হৈছিল তেনেকুৱাই আমি হোৱাটছএপেৰে আমাক হোৱাটছএপে আমাক বহুত সহায় কৰিছিল গতিকে আমাৰ মোবাইল মোবাইল এটা অপৰিহাৰ্য অংগ আৰু মোবাইলৰ জৰিয়তে আমি মোবাইলতে আমি বিভিন্ন ধৰণৰ এপছ পাওঁ সেই এপছসমূহ আমি দৈনন্দিন কামত আমাক সহায়ক হয় আৰু ভাল কামত ব্যৱহাৰ কৰিলে ভাল হয় আৰু বেয়া কামত ব্যৱহাৰ কৰিলে বেয়া বুলি গণ্য কৰা হয় গতিকে আমি মোবাইল মোবাইলটো আমাৰ বহুত ভাল আৰু এপছসমূহো বহুত ভাল গতিকে আমি ভাল কামত ব্যৱহাৰ কৰাটো ময়ো নৱপ্ৰজন্মক পৰা আহি থকা দিনবোৰত ব্যৱহাৰ কৰক বুলি মই ইয়াতে সহায় হয় ব্যৱহাৰ কৰক বুলি মই বা বহুত সহায়ক বুলি মই গণ্য কৰোঁ এইখিনি ক'বলগীয়া মোৰ ধন্যবাদ